দাদা কি আপুনি হেৰি আহিব নি শিৱসাগৰ ফুৰিব আহিব বুলি কোৱা শুনিছোঁ বৰ ধুনীয়া জেগা আছে নহয় বহুত ফুৰিব লগা জেগা আছে যেনেকে হেৰি আছে এইটো জয়দৌল শিৱদৌল তাৰপা তলাতল ঘৰ ৰংঘৰ এই বহুত ধুনীয়া ধুনীয়া জেগা আছে আপুনি অকলে আহিব নে কোনোবাক লৈ আহিব নবৌকো লৈ আহিব হয়নি অঁ আহিব আহিব লগতে আহিব দেই অঁ উঠিব ৰাতিপুৱা মোক লগ কৰিব ছিবসাগৰ ঠিক আছে আহিব তেনে হা